তাঁতশাল মই মানে তাঁত বওঁ তাঁতো বওঁ চিলাইও কৰোঁ সকলো কাম কৰোঁ তাঁত বওঁতে মুগাৰ পাটৰ পকোৱা সৰু সূতা সকলো ধৰণে কাপোৰ তৈয়াৰ কৰোঁ মানে সকলো মানে হস্ততাঁতৰ লগতে জড়িত এনে বৈ মেলি বিকা বিকি কৰোঁ এখন চাদৰ গামোচা তেনেকে মানে অৰ্ডাৰ লোৱা হয় লৈ মেলি বিকি ঘৰখন চলা হয় চলাই মেলি ধুনীয়াকে মানে দুজনী তিনজনী মানুহকো তেনেকে মানে সংস্থাপন দিয়া হয় দি তেওঁলোকেও ঘৰখন চলায় আৰু এনেকে বওঁতে মানে খৰচ হয় আৰু বহুতো খৰচ হয় এতিয়া ধৰি লওক মই কাপোৰ এযোৰ বলোঁ মোৰ খৰচ মুগাৰ কাপোৰ এযোৰ ব'বলে হ'লে মোৰ খৰচ হয় কমেও দহ হাজাৰমান টকা দহ হাজাৰমান টকা মোৰ কাপোৰযোৰত ভৰাই মই চিলাই মেলি বিক্ৰী কৰিলে খুব মানে পোন্ধৰ হাজাৰমান পাওঁ আৰু টচ মুগাৰ অৰিজিনেল মুগাৰ য'ত বেছি পোৱা হয় এনেদৰে বিক্ৰী কৰি ঘৰখন চলাইছোঁ সকলো ধৰণৰে কাপোৰ বওঁ চিলাইও কৰোঁ চুইজাৰ চাদৰ মেখেলা দহি বতা পা আদি কৰি সকলো ধৰণে কাম কৰোঁ আৰু দুই এজনীকো চিলাই মেলি দিওঁ ওচৰ চুবুৰীয়া মানুহ চৰকাৰৰ পৰা এনে মাইনাশাল এখন লৈ থৈছোঁ সেইখনতো উৎপাদন কৰোঁ বৈ মেলি সেই সেইখন মানে তাঁতশালত একেলগতে মই আশীখন নব্বৈখন লগাই মেলি জেগাতে মানে আৰু বেছি জেগা নালাগে লগাই মেলি ধুনীয়াকে মানে চলাই নিব পৰা হয় আৰু চলাই নি এতিয়া তেনেকৈয়ে ব্যৱসায়ীৰ লগত জড়িত হৈ আছোঁ জড়িত হৈ এতিয়া ঘৰো চলোৱা হৈছে মানে ধৰি লওক আৰু ওচৰ চুবুৰীয়া যেনেকে বিচাৰে এতিয়া গামোচা বিচাৰিলে দিব পাৰোঁ চাদৰ বিচাৰিলে দিব পাৰোঁ সকলো ধৰণৰ বস্তু দিব পাৰোঁ আৰু ফা কিবা এটা চিলাই কৰা এইবো সকলো ধৰণে কাম কৰোঁ আৰু তেনে তেনেধৰণে আৰু হেৰি কৰিছোঁ চিলাই তিলাই কৰি আছোঁ এতিয়া তাঁতখন ব'বলে হ'লে আমাৰ মাকো পা আদি কৰি বহুতখিনি বস্তু লাগে মাকো দুৰপতি মুহুৰা সকলো ধৰণৰে মানে বস্তু ব্যৱহাৰ কৰি কিমানখিনি খৰচ হয় সকলোখিনি মানে তাৰ পৰাই উৎপাদন কৰিব লাগে আৰু ধৰি লওক এখন তাঁতশাল লগালে এখন এগ এগৰাকী মাইকী মানুহ কিমান হেৰি উন্নতি হয় নিজৰ লগতে তিনি চাৰিগৰাকী মানুহকো সংস্থাপন দি চলাই থাকিব পাৰে তাৰ বিষয়ে অকমান মানে চিন্তা কৰিব লাগে আৰু সকলোৱে এতিয়া আমি সকলোৱে লগ লাগি তিনি চাৰিজনী মই মানুহ ৰাখি লগ লগাই তেনেকেই কাম চলাই নি আছোঁ ঘৰতে ঘৰতে জেগা লৈ বনাই মেলি ধুনীয়াকে কৰি আছোঁ আৰু কৰি চাই তিনি চাৰিজনী মানুহো চলাইছোঁ নিজেও চলিছোঁ দোকান লৈ লৈছোঁ দুই তিনিখন প্ৰতি মাহে গামোচা দিওঁ চাদৰ দিওঁ সকলো ধৰণে মানে যি বিচাৰে যিটো সময়ত যি বিচাৰে ধৰি লওক এই আজি চেলেং চাদৰ দৰকাৰ হ'ল সবাহ সবাহ ওলাইছে তেতিয়া চেলেং চাদৰ দিওঁ গামোচা দৰকাৰ হ'লে গামোচা দিওঁ বিয়া সবাহ তেনেকেই এতিয়া আমাৰ বহাগ মাহ অহাৰ লগে লগে বিহু ফাংচনবোৰ পাতিব ফাংচনবোৰত আমি গামোচা প্ৰতিটো ফাংচনতে গামোচা অৰ্ডাৰ লওঁ লগতে আকৌ কোনোবাই যদি পিঠা পনা বিচাৰে তাকো দিওঁ সকলো মানে বস্তুৱে অৰ্ডাৰ লোৱা হয় আৰু তিনি চাৰিজনী মানুহ লগ লাগি এনেদৰে যদি চলাই নিবলে হয় সকলো মহিলাই এনেদৰে ওলাই আহিব লাগে কৰিব লাগে এনেই ঘৰতে বহি থকাতকৈ ধৰি লওক তিনি চাৰিজনী লগ লাগি যদি কাম বন কৰি আগবাঢ়ি যায় তেতিয়ানো আমাৰ সকলোৱে কোনেনো ইনকম কৰিব নোৱাৰিব চবেইটো পাৰিব সেইটো কাৰণে সকলো ওলাই আহিব লাগে সকলোৱে কৰিব লাগে আমি তেনেদৰেই আগবাঢ়িছোঁ আগবাঢ়ি এতিয়া বৰ্তমানলৈকে কৰি আছোঁ বাৰু কৰি চলি আছোঁ আৰু আমাৰ এতিয়া এই আমাৰ ঘৰ ইয়াত চুকাফা নগৰ ইয়াতে যি যিমান য'ত যি লাগে আৰু চব দিওঁ আৰু এখন দৰা গামোচা বৈ দিলে আমি ধুনীয়াকে ফুল বাচি মাজত বুটা দি পোন্ধৰশ টকাত সূতা সকলো মানে বস্তু কিনি মেলি আমি পোন্ধৰশ দুহেজাৰ টকাত বিক্ৰী কৰিব পাৰোঁ দৰা গামোচা দৰা বিচনী কইনা হ'লে কইনা বিচনী সেইবিলাক মানে দিয়া হয় এনেকেই আমি মানে চলাই আছোঁ আৰু আমাৰ আমি আত্মসহায়ক গোটত আছোঁ এই গোটৰ গোটতো আমি তেনেদৰে চলাই মেলি ইজনী পাছৰ ইজনী চাৰিজনী মানুহে দি আছোঁ আৰু এনেকেই গোটৰ মহিলাই আত্মসহায়ক গোটৰ মহিলা হৈও তেনেকেই চলাই আছোঁ এতিয়া আকৌ আমাৰ নতুন বছৰ আহিছে আমি আকৌ কি মানে হাতত মানে তেনেদৰেই আকৌ কেনেকে আগবাঢ়িব পাৰোঁ আৰু কি বেছিকে কেইবাজনীও লগ লাগি আকৌ যদি আৰু আৰু ইনকম কৰিব পাৰোঁ সেই বিষয়েও চিন্তা চৰ্চা কৰি আছোঁ কৰি মেলি কেনেদৰে আগবাঢ়ি যাওঁ সেই কথাটোকে চিন্তা কৰিছোঁ আৰু এতিয়া আৰু এতিয়া ধৰি লওক এখন বিয়াত গোটেই সমস্ত ধৰি কাপোৰে কানিয়ে যিমান লাগে সকলোখিনি অৰ্ডাৰে লওঁ লৈ মেলি কি কি বস্তু লাগে দিওঁ আৰু সকলোখিনি মানে দি মেলি ঠিক হেৰি কাপোৰৰ পা এতিয়া চিলাই কৰোঁ চিলাই কৰিলে ধৰি লওক এখন মেখেলা চিলাবলে আমাৰ এটা ফলচ লাগে আকৌ এটা গুলি ধৰি লওক মেচিনত তেনেকে আমাৰ এখন মেখেলা চিলাওঁতে যিগৰাকীয়ে চিলাওঁ মানে সেইগৰাকী কমেও ত্ৰিছ টকামান খৰচ হয় ত্ৰিছ টকাত চিলাই আমি ধৰি লওক পঞ্চাছ টকা পাওঁ আৰু পঞ্চাছ টকা পাওঁ সেয়ে আমি এখন মেখেলা চিলাই লওঁ পঞ্চাছ টকাত এতিয়া ব্লাউজ এটা কাটিং কৰোঁ ব্লাউজ ধৰি লওক ডিজাইন চাই চাই আৰু ব্লাউজটো ব্লাউজ এটা এটা এনেই মানে ছিম্পুল ব্লাউজ হ'লে আঢ়ৈশ টকা ডিজাইনিং কৰি যদি চিলোৱা হয় তেতিয়া এটা ব্লাউজত চাৰিশ চাৰে চাৰিশ তেনেকে লওঁ কাপোৰযোৰ প্ৰতিযোৰ চিলাই দিওঁতে দহি বাটোতে এশ টকা লৈ কাপোৰযোৰ চাৰে তিনিশ টকাত আমি ফিটিং কৰি দিব পাৰোঁ আকৌ এখন গামোচা দহি বাতি দিবলে হ'লে এশ টকা লওঁ অকল চিংগুল ছাৰ্টৰ দহি পাতিবলে হ'লে মানে আমি এশ টকাই লওঁ গোটেইযোৰ যদি ফিটিং কৰি দিবলে হয় তেতিয়াহে আমি অলপ বেছি লওঁ আৰু ধৰি লওক চাৰে তিনিশ ফিটিং কৰিলে গোটেইযোৰ তেনেকেই লোৱা হয় বোৱা কাপোৰযোৰ কাপোৰ বিকিবলে হ'লে আমি এনেই ছিম্পুল কাপোৰযোৰত চৈধ্যশ টকা এতিয়া ফুল বাচি মেলি যদি লোৱা ধুনীয়াকে দিয়া হয় মানে প্ৰতি ই গোটেই কাপোৰযোৰতে তেতিয়া তিনি হাজাৰমান লওঁ চাদৰবোৰ পকোৱা সূতা চাদৰবোৰ চাৰে তিনিশ মানে কাপোৰ চাই চাই তেনেকেই মানে লওঁ আৰু কোন যোৰ ৰেট কিমান তেনেকেই লোৱা হয় এতিয়া আমি বৰ্তমান ইষ্টল লগাই থৈছোঁ সেইবোৰ যদি ফুল বাছি দিয়া হয় সেইবোৰত ধৰি লওক মানে পাঁচশ টকা ল'ম আৰু ফুল বাছি যদি দিওঁ যদি ফুল চুল নেবাচি চিম্পুলকে বৈ দিবলগীয়া হয় তেতিয়া আমি তিনিশ টকা লওঁ তাতকৈ বেছি নলওঁ বাৰু এনেই আমি গাঁৱৰ যে সেইটো কাৰণে চবকে চাই চিতিয়ে বিক্ৰী কৰোঁ আৰু সকলোৱে যাতে সহায় হয় দুখীয়া মানুহো যাতে কাপোৰ কিনি যাতে পিন্ধিব পাৰে সেইটো মানে সেইটো আমি সেইটো প্ৰতিও লক্ষ্য ৰাখোঁ সকলোৱে আটাই তিনিজনীয়ে পাতি মেলি তেনেকে আমি চলাই আছোঁ আমাৰ হেৰি মানে তাঁতশালৰ হেৰিত মানে হেৰিটো আৰু চলাই মেলি এতিয়া কৰি আছোঁ আৰু

এতিয়া চলাই আছোঁ আৰু যেন তেনে সেইবোৰ কৰি মেলি আৰু তাৰপাছত এটা মেচিন চলাবলে হ'লেও মানে কাপোৰযোৰ চিলাই মেলি দিবলে হ'লেও ধৰি লওক মেচিনটো পতককে কিবা হ'ল বহুতখিনি আমাৰ প্ৰয়োজন হয় সূতাই তেলে মেচিন সকলো ধৰণৰ বস্তু তৈয়াৰ কৰোঁ আমি মানে যিটো সময় যিটো বিচাৰে সকলো ধৰণৰ বস্তু পোৱা পায় আমাৰ হাতত মানে নাপা নাই বুলি আমি নকওঁ মানে যেনেকে হ'লেও আমি এমাহ আগতে অৰ্ডাৰ লৈ সকলো বস্তুৱে অৰ্ডাৰ লৈ মানে দিব পাৰোঁ এনে তেনে এনেকে আমি আৰু ভ্ৰমণ কৰা বা এইবোৰ পৰাই আমি হেৰি কৰি আছোঁ আৰু চবফালে আমোকলে এতিয়া ধৰি লওক ক'ৰবাত মেলা হ'ল বোৱা কাপোৰ নি তাত আমি প্ৰদৰ্শনী দেখাই বিক্ৰী কৰোঁ সেইবোৰলৈও যাওঁ এতিয়া য'ত মানে আজিকালি এতিয়া জানুৱাৰী মাহত য'ত ত'ত মেলাবোৰ হয় সেইফালে সকলো সকলো মেলালে মানে আমি হেৰি বুকিং কৰোঁ আৰু দোকানবোৰ জানুৱাৰী মাহটোত ধৰি লওক পাঁচ ছটামান প্ৰগ্ৰেম ওলাই আমাৰ হেৰিয়ৰ বুকিঙৰ আমি সেইবোৰলে যাওঁ কৰোঁগে কৰি বিক্ৰী কৰি আকৌ তেনেকেই মানে আকৌ ধৰি লওক তাত যদি বিক্ৰী হয় অলপ বেছিকে দহ হাজাৰ টকা বস্তু ভৰাই যদি আমি বিছ হাজাৰ টকা তাত ইনকম কৰিব পাৰোঁ তেতিয়া ধৰি লওক আকৌ মানে ইখন মেলা কাৰণে আমি আকৌ বিছ হাজাৰ টকা বা পোন্ধৰ হাজাৰ টকা বস্তু ভৰাই আকৌ তাতো তেনেকে যদি ইনকম কৰিব পাৰোঁ তেনেকেই মানে আমাৰ ব্যৱসায়টো এনেকেই মানে বোৱা কটা পা আদি কৰি সেইখিনি গোটেইখিনি নিওঁ যে সেইফালৰ পৰা বহ বেছি মানে হেৰি হৈ হৈ গৈ থাকে আৰু বহল হৈ হৈ ধৰি লওক গৈ এনেদৰেই বিক্ৰী কৰোঁগে সকলো ধৰণৰ হেৰিৰেলৈকে যাওঁ য'ত আমি খবৰ পাওঁ নোযোৱাকে নাথাকোঁ আমি যাওঁৱে মানে গৈ বিক্ৰী কৰি মেলি বস্তু আনোগে ধৰি লওক তাত যদি কেনেবাকে আমি সস্তাত পাওঁ তাপাও লৈ আনো আনি আকৌ ইখন মেলাত দিওঁগে দি মেলি তেনেকেই বিক্ৰী কৰোঁ কৰি এতিয়া ঘৰখন চলি আছে আৰু ধুনীয়াকে ধৰি লওক সেইবোৰে সেইকাৰণে সকলো মহিলাই ওলাই আহিব লাগে কৰিব লাগে এনেদৰে কাম কৰিব লাগে এইবোৰ কোনোবা লাজৰ কথা হেৰি কথা নহয় ওলাই গৈ কৰিব লাগে আগভাগ সকলোতে ল'ব লাগে মহিলা বুলিও পিছ পৰি থাকিব নালাগে কৰি ওলাই আহিলে সকলোৱে আগবাঢ়ি যাব আজি মই ওলাই আহিছোঁ তেনেকুৱা পাঁচজনী ওলাই আহিব এনেকে যাতে সকলোৱে ওলাই আহি কামবোৰ কৰে আৰু ই এজনীৰ লগত দুজনী লগ লাগি আকৌ তেনেকে দুজনীৰ লগত চাৰিজনী লগ লাগি সকলো ধৰণৰ কাম যদি আগবঢ়াই নিয়ে আমাৰ অসমীয়া মানুহখিনিয়ে কৰিব নোৱাৰা কাম একোৱে নাই চবেই কৰিব পাৰিব মুঠতে কৰিব লাগে সকলো কাম আগবাঢ়ি যাব লাগে তাত তাঁত বোৱাই তাঁত ব'ব চিলাই কৰাই চিলাই কৰিব চব চবই চব অভিজ্ঞতা আছে গোটেইখিনি কাম কৰিব লাগে যিয়েই যেনেকে পাৰে কৰি মেলি মানে উপাৰ্জন কৰিব লাগে তেনেকেই আগবাঢ়ি যাব লাগে আমিও ভাবিছোঁ আৰু আৰু যদি বহল কৰিব পাৰোঁ কৰিব লাগিব কৰি মেলি আৰু যাতে আগবঢ়াই নি আৰু চাৰিগৰাকী মহিলাক আমাৰ লগত সংস্থাপন দি তেওঁলোকৰ ঘৰখন চলিবলৈ সুবিধা হয় সেই বিষয়েও আমি চিন্তা চৰ্চা কৰোঁ চাৰি পাঁচজনী লগ লাগি মহিলাই সকলোৱে ওলাই আহি কাম কৰিব লাগে আগবাঢ়ি যাব লাগে আৰু ও সেয়াই আৰু হস্ততাঁতৰ মানে বিষয়ে ইমানখিনি আৰু আৰু কি সকলো ওলাই আহি কাম চাম কৰি মানে আগবাঢ়ি গৈ গাঁৱে য'ত যেনেকে যি হয় সকলোতে মানে ভাগ ল'ব লাগে আৰু মহিলা ঘৰৰ মহিলা বুলি অকল যাতে পাকঘৰতে সোমাই নাথাকে আৰু সকলোলৈকে আগবাঢ়ি আহে তাৰ প্ৰতি সকলোৱে লক্ষ্য ৰাখিব লাগে ইজনী ওলাই নাহিলেও সিজনীয়ে মাতিব লাগে ওলাই যাওঁ ব'ল বুলি তেনেকে ওলাই আহিব লাগে এতিয়া খেতি দিনত সকলো মহিলাই খেতি কৰিছে পথাৰত ধান দাইছে সকলোৱে মিলি তেনেকেও গোটৰ মহিলা লগ লাগি পথাৰত ধান দাব লাগে খেতি কৰিব লাগে সকলোৱে মিলিজুলি কৰিলে সকলো আগবাঢ়ে চাৰি পাঁচজনী লগ লাগি এঘৰত কৰিলে আকৌ ইঘৰত চাৰি পাঁচজনী লগ লাগি কৰিলে ধৰি লওক কামটো আৰু সোনকালে আগবাঢ়ে আৰু সেইকাৰণে সকলোৱে আগবাঢ়িব লাগে আৰু সেনেকে আগবঢ়াই নিলে সকলো কামেই আগবাঢ়ে অকলশৰীয়াকেতো নোৱাৰে কোনো লগে ভাগে কৰিলে সকলো আগবাঢ়ে আগবাঢ়ি কাম বন কৰি ঘৰৰ বহি থকা মহিলাকো মাতি আনি যাতে সকলোকে সংস্থাপন দিব লাগে কৰিব লাগে আৰু সেয়া কি ক'ম আৰু